গৰু আমি গৰু গৰু ব্যৱসায় কৰোঁ গৰুৰ পৰা আমি আমি আমি গাখীৰ পাওঁ সেই গাখীৰ আমি বিক্ৰী কৰি বহুতো আমি টকা পইচা লাভ কৰিব পাৰোঁ

সেইবাবে আমি এইবিলাক কাম হাতত লৈছিলোঁ সেইবিলাক কামৰ পৰা আমি বহুতো কথা শিকি বহুতো কথা শিকি শিকিবলৈ সক্ষম হ'লোঁ

হাঁহ কুকুৰাৰ পৰা কণীৰ পৰা আমি আকৌ আকৌ নতুনকৈ নতুন নতুন আকৌ আকৌ হাঁহ কণীৰ পৰা আকৌ আমি বেলেগ হাঁহ কুকুৰা পাওঁ

টকা উপাৰ্জন কৰোঁ টকা উপাৰ্জন কৰি আকৌ আমি বেলেগ এটা ব্যৱসায় আকৌ কৰিবৰ কাৰণে আমি আগবাঢ়িব পাৰোঁ

ঠিক তেনেদৰে আমি ব্যৱসায় কৰিয়েই আহিছোঁ ব্যৱসায়ত মোক মায়ে সহায় কৰে দেউতায়ো সহায় কৰে সকলো ঘৰৰ মানুহে সহায় কৰে

এইবিলাক এইবিলাক কাম মই বহুত দিনৰ পৰাই কৰি আহিছোঁ

বহুতো টকা পইচাৰ প্ৰয়োজন সেইবাবে আমি এইবোৰ কাম লৈছোঁ

ব্ৰইলাৰবিলাক আমাক কোম্পানী ফালৰ পৰা দিয়ে আমি সেইবিলাক দানা পানী খুৱাই ডাঙৰ দীঘল কৰি আকৌ কোম্পানী দি দিওঁ কোম্পানীয়ে আমাক টকা পইচা দিয়ে

গাহৰি গাহৰি ব্যৱসায় কৰি আহিছোঁ

মই মই পোহা গৰু ছাগলীখিনি বা ব্ৰইলাৰখিনি বা গাহৰিটো

তেনেদৰে আমি পুহি ডাঙৰ দীঘল কৰি বেপাৰীজনক দিওঁ বেপাৰীজনে আকৌ বেলেগ এজনক বেলেগ এজনক বিক্ৰী কৰে

গাহৰিও পোহো গাহৰি এতিয়ালৈকে পোৱালি দিওৱা নাই যিহেতু পোৱালি দিয়াবলৈ অলপ কষ্ট হয় সেইহেঁতুকে পোৱালি দিওৱা নাই ভাবি

বেলেগ কিবা কৰিম বুলি বইলাউছ ব্ৰইলাৰো হয়তো এইবাৰ পৰা কোম্পানীৰ পৰা নভৰাম কাৰণ কোম্পানীৰ দানাৰ অলপ অসুবিধা থাকে সিহঁতেও যিহেতু ব্যৱসায় কৰিছে ব্যৱসায় আমাক পুহিবলৈ দিয়ে তেওঁলোকে ব্যৱসায় কৰিছে

সকলো ধৰণৰ কামেই এবাৰ এবাৰ কৰি চাব লাগে যদি সেই কামটো সহজ হয় তেন্তে সেই কামটো আমি কৰিব লাগে যদি সহজ নহয় তেন্তে আমি কৰিব নালাগে

আমি আমাৰ

টকা পইচা খৰচ হ'ল

তেনেদৰে আমাৰ ব্ৰইলাৰ ফাৰ্মখনো ব্ৰইলাৰ ফাৰ্মখনো চলাই আছোঁ ব্ৰইলাৰ ফাৰ্ম এতিয়া আকৌ এইবিলাকৰ পৰা আমি এটা নতুনকে ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ ব্যৱসায় কৰাৰ কথা মনলৈ অহাতো চবৰে আহে কিন্তু সকলোৱে কৰিব নোৱাৰে যিসকলে কৰিব পাৰে তেওঁলোকৰ অলপ কষ্টও হয় আমাৰ এতিয়া আমাৰ ব্ৰইলাৰ ফাৰ্মখন

পইচাৰ অলপ অসুবিধা হোৱাৰ বাবে আমি এইবিলাক কাম হাতত লৈছিলোঁ যিহেতু আমি দৰিদ্ৰ আমি দৰিদ্ৰ খাপৰ মানুহ সকলোৱে এতিয়া চাকৰি নকৰাসকলে ব্যৱসায় কৰে ঠিক তেনেদৰে আমিও ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলোঁ আমি

সেইটো ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ সৰুৰ পৰাই এটা কাম যিহেতু ডাঙৰ হয় সেই আমি কৰি আছোঁ

গাহৰি গাহৰি পুহিব নোৱাৰিলেও পুহি নোৱাৰিলে ছাগলী ঠিক তেনেদৰে

বজাৰ বজাৰ বজাৰ সমাৰ দিয়া ছাগলী পোহা পালন কৰা

হাঁহ ছাগলীখিনি আমাৰ ঘৰতে চাব চোৱা চিতা কৰিব পাৰোঁ কিন্তু বেলেগ কামত আমাৰ যথেষ্টখিনি অসুবিধা হয় ঠিক তেনেদৰে

সকলো ব্যৱসায় অকল ব্যৱসায় যে এইটোৱে হাঁহ ছাগলীয়ে বুলি নহয় আমি বজাৰ দিব পাৰোঁ

সেইদৰে বিভিন্ন ধৰণৰ ব্যৱসায় আছে আমি সকলোৱে কৰিব সকলোৱে সকলো কামে কৰিব লাগে কামৰ কোনো সৰ্বৰ নাই যোনে যিদৰে পায় তিদৰে সেনেদৰে কৰিব লাগে ব্যৱসায় বুলি ক'লে ক'বলৈ গ'লে আমি বহুতো ব্যৱসায় আছে হোটেল বজাৰ সমাৰ দিয়া হোটেল খুলি ব্যৱসায় কৰা দোকান দিয়া মীন পালন কৰা আজিকালি সকলো সকলোৱে আজিকালি বহুত বহুত বহুত ব্যৱসায় কৰিব পাৰে